আজি একত্ৰিছ জুলাই দুহেজাৰ তেইছ তাৰিখ সোমবাৰে ৰাতিপুৰা এঘাৰ বজাত মই জ'মেট'ৰ পৰা এটি পিজ্জা অৰ্ডাৰ দিলোঁ সময়ত তেওঁলোকে মোৰ পিজ্জাৰ ডেলিভাৰীও দিলে কিন্তু খুলি চাই দেখিলোঁ যে এইটো মই অৰ্ডাৰ কৰা পিজ্জাবিধ নাছিলে গতিকে অনতিপলমে মই মোৰ ডেলিভাৰী পাৰ্টনাৰৰ সৈতে যোগাযোগ কৰি জনালোঁ যে তেওঁলোকে মোক এটি ভুল অৰ্ডাৰ দিছে গতিকে যিমান পাৰি সোনকালে তেওঁলোকে এইটো অৰ্ডাৰ ওভটাই মোক মোৰ শুদ্ধ অৰ্ডাৰটো ডেলিভাৰী কৰে যেন আৰু যদি তেওঁলোকে তেনে কৰিব নোৱাৰে তেন্তে মোক মোৰ পইচা অনতিপলমে ঘূৰাই দিয়ক মই তেওঁলোকক অনুৰোধ কৰিলোঁ যে আগলৈ যাতে তেওঁলোকে কোনো ক্ৰেতাৰ সৈতে এনে নকৰে ধন্যবাদ